আমি জন্তুবোৰৰ যত্ন ভালকৈ ল'ব লাগে আজি মই ছাগলী এজনী পুহিলোঁ ছাগলীজনী যদি কিবা এটা হোৱা দেখোঁ তাই দুৰ্বল দেখোঁ তাইক ঘাঁহ নাখায় পানী নাখায় তাইক চাব লাগিব তাইনো কি হৈছে তাইনো ঘাঁহ পানী কেলৈ খোৱা নাই ছাগলীজনীক যেতিয়া আমি ইটোক দিওঁ সিটো কৰোঁ যদি ভাল নহয় তেতিয়া আমি ডাক্টৰ মাতিব লাগিব ছাগলীজনীক ডাক্তৰৰ ওচৰত চিকিৎসা কৰি ভাল কৰিব লাগিব তাতো যদি ডাক্টৰ চিকিৎসা যদিতো যদি ভাল নহয় তেতিয়াহ'লে আমাৰ উপায় নাই যত্ন কিন্তু আমি ভালকৈয়ে লওঁ ছাগলীজনী অলপ দুৰ্বল হোৱা দেখাৰ লগে লগেই বা মনটো মৰা মাৰি থকা দেখিলে লগে লগেই আমি তাইক চাওঁ তোৰনো কি হৈছে চাওঁ চাওঁতো কি হৈছে ছাগলীজনীক চাইচিতি মুহাৰি কোঁহাৰি তাইক ঘাঁহকেইডামান দিওঁ বা নিমখে পানীয়ে ভাতকেইটামান মোহাৰি দিম তাইক আমি তাকটোতকৈ নাখালে আমি পানী নিমখ পানীকে অকণমান দিম ইমান যত্ন কৰোঁ তাই ভাল হওক বুলি তাই ছাগলীজনীয়ে পোৱালি দিয়ে পোৱালিৰ পিছত ইটো সিটোকৈ পোৱালি দুটা কোনোবাই তিনিটা পোৱালি দিয়ে ছাগলীজনীয়ে তাৰপিছত সেই ছাগলীজনী আকৌ আমি যেতিয়া ঘাই ল'ব হয় তেতিয়া আমি ভাল জাতৰ এটা পোৱালি চায় ছাগলী চাই আমি তাইক গাভিনী হ'বলৈ দিওঁ আৰু গৰু গৰু আমি তেনেকৈ গৰুকো গৰুজনী আমি ভাল জাতৰ গৰু এজনী পোহোঁ যেতিয়া গৰুজনী গাভিনী হ'ব হয় তেতিয়া আমি ডাক্তৰ মাতি ডাক্টৰৰ ওচৰতো আৰু ওচৰত ডাক্টৰৰ ওচৰতে আমি গাভনীয়ে কৰাওঁ গাঁৱলীয়া মানুহে ক'বলৈ আমি ডাক্টৰৰ ওচৰতে গাভিনী কৰাওঁ তেনেকৈ আমি খুব প্ৰতিপাল কৰোঁ কেনেকৈ গৰুজনীয়ে ভাল পোৱালি এটা দিয়ে সেই পোৱালিটো কেনেকৈ সুস্থ পুস্থ হয় গৰুকো তেনেকৈ আমি ঘাঁহ কাটি খুৱাওঁ এনেকুৱা দিনত গৰু বান্ধি থওঁ আৰু কটা ঘাঁহ খুৱাওঁ কটা ঘাঁহ খুৱাই পেলাহিনি সিহঁতি খেৰ দিওঁ খেৰও দানা পানী দি সিহঁতক তেনেকৈ ৰাখোঁ আৰু গাহৰি গাহৰিকো আমি গাহৰিও পালিছোঁ গাহৰিকটো দানা বহুত খুৱাব লাগে তিনি তিনি টাইম দানাই দিব লাগে গাহৰিক তুঁহ চাউল কচু আদি সিজাই গাহৰিক দানা দিওঁ গাহৰি বেচিলে গাহৰি চাৰিটা পাঁচটা থাকেই গাহৰি সেইবিলাকও বেছি কিনিও আমি বহুত পইচা পাতি পাওঁ গাহৰিও যদি তেনেকৈ বেমাৰ হয় আমি গাহৰিকো বেমাৰ চাবলৈ আমি ডাক্তৰ মাতোঁ ডাক্তৰ আহি বেজি দিলে ভাল হয় ইমানেই